অঁ ছাৰ মই মানে আপোনাৰ ওচৰত এই বিশেষ কাম এটাতে আহিছিলোঁ মানে ধৰক মই আপোনাৰ এই অৰুণোদয় ফ্লেটতে আছোঁ মানে এবছৰে হ'ল ধৰক এবছৰ ধৰি আছোঁ তাৰমানে মোৰ এতিয়া চাকৰি লাগিলে আপোনাৰ এই গুৱাহাটীত তালৈ মই যাব লাগিব তো সেয়ে মানে আমাৰ অ'নাৰজনক মই মানে এই যোনটো লেণ্ড অ'নাৰ মানে যোনটো লেণ্ড অ'নাৰ তেওঁক মানে সেই ছমাহৰ মই বিলৰ ষ্টেটমেণ্টটো দিব লাগিব তো এইকাৰণে মানে ষ্টেটমেণ্টটো মানে মই আপোনাৰ পৰা খুজিবলৈ আহিছোঁ ধৰক এই ছমাহৰ ষ্টেটমেণ্টটো লাগিছিল মানে মোৰ কাৰেণ্টৰ কিমান কি হ'ল কি নাই তো তাক মানে মই দিব লাগিব যে দি কৰি যাম ভাবিছোঁ আৰু মানে আজৰি হৈ যাওঁ গতিকে সেয়ে ছাৰ আপোনাৰ ওচৰত আহিছিলোঁ গতিকে যদি আপুনি ওলাই দিয়ে ছমাহৰ ষ্টেটমেণ্টটো ভাল হ'ল হয় আৰু ছাৰ সেয়াই